যোৱা কেইদিনমান হৈছে কেইদিনমানৰ আগত মই এখন ফেন ওচৰৰ দোকান এখনৰ পৰা কিনিছোঁ যুগল বৰগোহাঁই আমাৰ চিনাকি হয় সেই ফেনখন ফেন বুলি নহয় আৰু এনেই ইলেক্ট্ৰনিকচৰ এখন দোকান খুলিছে তাত বিভিন্ন ধৰণৰ বস্তু পোৱা যায় তাৰপৰা মই এখন ফেন আনিছিলোঁ অঁ ষ্টেণ্ড ফেন ফেনখন খনৰ কিন্তু যিমান দেখিছো চব প্ৰায় পজিটিভ আছে ইয়াৰ বেয়া নিগেটিভ এক্সপেৰিয়েঞ্চ ইমান দেখা নাই ফেনখন মানে কথাটো এনেকুৱা হ'ল ফেনখনৰ প্ৰথম কথাটো হ'ল যে দামৰ কথা ক'বলৈ যাওঁ ফেনখন যিটো দাম আছিলে ফেনখনৰ দাম আছিলে আঁঠাইছশ টকা কিন্তু ফেনখনৰ দামটো প্ৰায় পাঁচশ টকা ৰেহাই দিছে মানে অৰ্থাৎ তেইছশ টকাতে ফেনখন পাইছোঁ আৰু কি হ'ল কথাটো ফেনখনৰ যিটো বিচ মানে হাৱা ইমান ধুনীয়া হাৱা দিয়ে একেবাৰে ল' যিটো তিনিটা বটন হাই মেডিয়াম ল' একেবাৰে ল' বটনটোতো ইমান ধুনীয়া হাৱা দিছে যে মানে একেবাৰে এয়াৰ কণ্ডিশ্যনাৰ বুলিয়ে ক'ব পাৰি হয়নে মানে সেনেকুৱা ধৰণৰ আমি যিহেতু ইক'নমিকেলি বেকগ্ৰাউণ্ড মানে আমি এয়াৰ কণ্ডিশ্যনাৰ বুলি সেনেকৈ কিনিব নোৱৰোঁ কিন্তু যিটো ফেনৰ হাৱা সেইটোৱে আমাৰ এয়াৰ কণ্ডিশ্যনৰ নিচিনা হাৱা আহিছে ইমান ধুনীয়া বিচ আৰু লগতে কি হ'ল যিটো গেৰাণ্টি গেৰাণ্টিও প্ৰায় দুইবছৰ দিছে অন্য কোনো এনেকুৱা প্ৰডাকত দুইবছৰ গেৰাণ্টি আমি দিয়া দেখা পোৱা পোৱা নাই আৰু কি হ'ল এই ফেনখন মানে কি হ'ল যিহেতু ষ্টেণ্ড ফেন ওখও কৰি ল'ব পাৰি চাপৰো কৰি নিজৰ সুবিধাৰ্থে ফেনখন বিচটো ল'ব পাৰি অকল অকল যে ফেনখন ওপৰত অলপ হাৱা দিছো এনেকুৱা নহয় কেতিয়াবা বোলে আমি তলত শুইছো তেতিয়া তলত বহাখিনি আমি ফেনৰ হাৱা দি ল'ব পাৰোঁ আৰু ফেনখন সঁচাকৈ বৰ ভাল মই মই মোৰ লগৰ বাবুক মই ছাজেষ্ট কৰিছো ফেনখন ল'বলৈ ফেনখন সঁচাকৈ বহুত ভাল এনেকুৱা এখন ফেন ল'লে মানে আৰু বাকী চিলিং ফেনৰ কোনো প্ৰয়োজনে নাই প্ৰায় একদম ৰূমটো ঠাণ্ডা কৰি পেলায়